মই যদিও ঘৰুৱাভাবে কিছুমান নিজৰ চিকিৎসা কৰো স্কীনৰে হওক বা বেলেগ কিবা ভিতৰুৱা কিবা বেমাৰে যদি দেখা দিয়ে সদ্য়সতে মই ডাক্টৰৰ ওচৰলৈ যোৱাৰ আগতে প্ৰথমতে মই নিজেই যদি মই জানো এ পেটতো যদি অকণমান মোৰ বিষ বিষ অনুভৱ কৰিছে বা কিবা কাৰণত যদি মোৰ গেছ অনুভৱ হৈছে তেতিয়া মই সেই ঘৰতে মই সেই জীৰা যিটো ৰাতি তিয়াই থৈ তাৰ পানীটো খাই চাও নাইবা মই কেতিয়াবা নেমু এটা চেপি তাত অকণমান চেনি নিমখ দি কুহুমীয়া পানীত তেনেকৈ দি সেইটো তেনেকৈ কৰিও খাই চাওঁ কিন্তু তাৰ মানে এইটো নহয় যে মই সেইটোৱে সঠিক বুলি ভাবো যদি মই সেইটো প্ৰথম দিনাখন কৰি যদি একো সুফল নাপাও মই তৎকালীনভাবে ডাক্টৰৰ পৰামৰ্শ লওঁ কাৰণ মই সেই ডাক্টৰৰ মই হয়তো অনুমানিক কিবা এটা নিজেই মনে জানি কিবা এটা খাই থকাতকৈ বাহিৰত যিটো দেখিছো মোৰ বেমাৰটো হয়তো ভিতৰি বেলেগ থাকিবও পাৰে সেইকাৰণে মই প্ৰথমতে বাহিৰৰটো দেখিয়েই যিটো ট্ৰীটমেণ্ট নলওঁ কেলেই নিজাববীয়াকৈ ঘৰুৱাভাবে মই এবাৰ হ'লেও ডাক্টৰৰ পৰামৰ্শ লওঁয়ে আৰু মই বিশ্বাস প্ৰতিটো ক্ষেত্ৰতে মই ঘৰুৱা চিকিৎসাটো মই পচন্দ নকৰো প্ৰতিকাৰত মানে যদিও ঘৰুৱা প্ৰতিকাৰত মই বিশ্বাস কৰো তাৰ সমানে কিন্তু মই বেছি শতাংশই মই ডাক্টৰৰ পৰামৰ্শটোহে মই নিজেই পচন্দ কৰো আৰু ইয়াৰ কিছুমান মানে প্ৰতিকাৰ হৈছে ধৰক এ পেটৰ কেতিয়াবা তল পেটৰ বিষ অনুভৱ কৰে হয়তো কেতিয়াবা সেই কিডনিত পাথৰ হোৱা তেনেকুৱা ধৰণৰ সম্ভাৱনা এটা থাকে তেতিয়াই সেই দুপৰ তেঙা পাত বুলি যিটো কয় সেই দুপৰ তেঙা পাত ৰাতিপুৱা খালী পেটত তাৰ চাৰি পাঁচটামান পাত ধুনীয়াকৈ ধুই পিচি তাৰ ৰসটো উলিয়াই অকণমান চেনি একেবাৰে নামমাত্ৰ চেনি অকণমান মিক্স কৰি খাওঁ নাই বা তাৰ লগত মৌ জোল খাটি মৌ জোলৰ টোপাল মিক্স কৰি পানি তেনেকৈ খাই চাওঁ আৰু খাই চোৱাৰ ফলত মই প্ৰতিকাৰ পাইছো আৰু কি হৈ যায় যদি সঁচাকৈ পাথৰ থাকে পেটত তেতিয়া সেই দুপৰ টেঙা পাতটো যেতিয়া তেনেকৈ ঔষধ হিচাপে ব্য়ৱহাৰ কৰা হয় নিয়মটো ঔষধি নিয়ম হিচাপে মানি পেলাই যদি সেই ঔষধটো খোৱা হয় তেতিয়া পেচাবৰ লগত সেই শিলবোৰ মিহি মিহি গুৰি হৈ পেচাবৰ লগত বাহিৰ হয় বুলি মই জানো আৰু সেই প্ৰমাণ পাইছো আৰু নিজেও সেই তেনেকুৱা কিছুমান ক্ষেত্ৰত মই নিজেই নিজকে ব্য়ৱহাৰ কৰি পাইছো আৰু প্ৰতিকাৰো পাইছো তথাপিও কিন্তু এবাৰ ডাক্টৰৰ পৰামৰ্শ লোৱাটো মই বিচাৰো আৰু ঘৰুৱা প্ৰতিকাৰ মই সা বিশ্বাস কৰো যদিও ডাক্টৰৰ কথাও ডাক্টৰৰ পৰামৰ্শও কিন্তু মই মানি চলো